সংবাদ মাধ্যম বা তথ্যৰ উৎসসমূহ হৈছে চৰকাৰৰ ফালৰ পৰা হ'ব পাৰে জনসাধাৰণৰ ফালৰ পৰা হ'ব পাৰে আৰু লক্ষীমপুৰ যিহেতু এখন পিছপৰা চহৰ বুলিয়েই ক'ব পাৰি গতিকে বিপদসমূহক লৈয়ো ইয়াত বাতৰি উপস্থাপন বা পৰিৱেশন কৰা হয় লক্ষীমপুৰ যিহেতু এখন বানপানী প্ৰৱণ এৰিয়া গতিকে বানপানী দৃশ্যসমূহ দেখুওৱা হয় বানপানী হোৱাৰ পিছত কি কি প্ৰব্লেম হয় সেইবোৰ দেখুওৱা হয় চৰকাৰে কেনেকুৱা সহায় সুবিধা আগবঢ়ায় সেইবোৰ দেখুওৱা হয় আৰু স্থানীয় বাতৰিৰ ক্ষেত্ৰতো একেই দেখা যায় সংবাদ মাধ্যমত গাঁৱত কিছুমান প্ৰতিভা লুকাই আছে সেইয়া শিশুৱেই হওক বা ডাঙৰ মানুহেই হওক সেইখিনি সুবিধা ল'ব পাৰে স্থানীয় বাতৰি চেনেল আজিকালি লক্ষীমপুৰ টুডে বুলি নতুনকৈ ৱেব পৰ্টেল এটা খুলিছে